অসমৰ কৃষিখণ্ডত বহুতো এতিয়া উন্নতি মানে হোৱা দেখা গৈছে কাৰণ মানে আগতে বহুত খেতিয়কে খেতি কৰিব পৰা নাছিলে মাটি থাকিলেও মানে খেতিটো কৰিব পৰা নাছিলে নিজৰ দুটকা মানে ইনকাম কৰিব পৰা নাছিলে ভালদৰে এতিয়া মানে প্ৰধানমন্ত্ৰী মানে বীমা য়োজনাৰ যোনটো মানে সুবিধা দিছে তেওঁলোকক মাহে মাহে এটা ইনকাম সোমাই থাকে সেই ইনকামটোৰ পৰাই মানে তেওঁলোকৰ মানে খেতি মানে দুটকামান পইচা লগাব পৰাও হৈছে মানে ভালকৈ খেতি কৰিব পৰা হৈছে তেনেকৈ এতিয়া মানে আমাৰ ইয়াতো বহুতো তেনেকৈ উন্নতি হোৱা দেখা গৈছে আমাৰ শিৱসাগৰতে এডখৰ জেগা আছে যি আপোনাৰ হৈছে দিচাংমুখ তাতো এতিয়া বহুতো মানে খেতি কৰা দেখিছো মই খেতিয়কসকলে তেওঁলোকে বহুত পইচা অভাৱৰ কাৰণে মানে সেইখিনি খেতি কৰিব পৰা নাছিলে মাটি আছিলে মাটি থকাও মানে পিছতো তেওঁলোকে সেইখিনি খেতি কৰিব পৰা নাছিলে সেয়ে মানে এতিয়া যোনটো মানে অসম চৰকাৰে যোনটো আঁচনি দি আছে খেতিয়কসকলৰ কাৰণে সেইসকল খেতিয়কে এতিয়া বহুত বহুত ধৰণৰ শাক পাচলি হওক কিছুমানে শাক পাচলি মানে আপোনাৰ খেতি কৰি নিজৰ মানে দুটকা উপাৰ্জন কৰি আছে কিছুমানে ধৰক হাঁহ কুকুৰা ছাগলী এনেকুৱাও কিছুমানে পুহি ধৰক আপোনাৰ মানে নিজৰ মানে ইনকাম নিজে উলিয়াই আছে কিছুমানে গাহৰি পুহি নিজৰ ইনকাম নিজে উলিয়াই আছে তেনেদৰেই মানে থ ঠিক তেনেদৰেই বহুতেই বহুতো নিজৰ নিজৰ মানে আপোনাৰ ইনকাম নিজে উলিয়াই আছে কাৰণ তেওঁলোকে সেইটো মানে তেওঁলোকে সেইটো আগবাঢ়িবই পৰা নাছিলে যোন খেতিয়কসকলেও পৰা নাছিলে মানে কোনো মানুহে মানে আগবাঢ়িব পৰা নাছিলে যেনে সেইকাৰণে এতিয়া যোন মানে প্ৰধানমন্ত্ৰী যোনটো বীমা য়োগা আঁচনি দিছে য়োজনা হয় ছ'ৰি য়োজনা আঁচনি যোনটো দিছে সেইটো মানে আপোনাৰ সেইটোৰ পৰা এতিয়া বহুত খেতিয়কসকল আগবাঢ়ি আহিছে এতিয়া আমাৰ শিৱসাগৰতে আপোনাক এজেগাত ক'লো দিচাংমুখ তাৰপৰা সাপেখাতি তাৰপৰা ৰাজমাই তেওঁলোকে বহুত বহুত এতিয়া নিজে আগতে ধৰক আমি নগাঁও শাক পাচলি খাওঁ নগাঁও মাছ খাওঁ নগাঁৱৰ চব সেইফালৰ পৰাই বস্তু আহে এতিয়া আমি মানে টাউনৰ মাজত থাকিও যাদে আমি মানে এট লিষ্ট ঘৰ নিজৰ মানে নিজে মানুহে কৰা মানে নিজে ইয়াত একো মানে আপোনাৰ সাৰ মিক্স নকৰা কিবা মিক্স নকৰা তেনেকুৱা আমি পাচলি এটা খাবলৈ পাইছো টাউনৰ মাজত থাকি পাইছো কেলেই কাৰণ কেনেকৈ পাইছো যিসকল খেতিয়কে মানে খেতি কৰিব পৰা নাছিলে সেইসকলক যোনটো এতিয়া মানে চৰকাৰে সুবিধা দিছে তেওঁলোকৰ যোনটো এটা আঁচনি সোমাই থাকে সেই আঁচনিটোৰ পৰাই তেওঁলোকে এটা ধুনীয়া খেতি কৰিছে সেই খেতি আমি ধুনীয়া মানে ফ্ৰেছ বস্তু আমি খাবলৈ পাইছো ধৰক সেইটো কাৰণে আমি বহুতেই মানে আমি এটা আমাৰ শৰীৰটো ভাল হৈছে আগতে আমি ধৰক মানে সাৰ দিয়া আমি বস্তু খাওঁ তেতিয়া আমাৰ কোনো মানে শৰীৰো মানুহৰ বেমাৰ আজাৰো বহুত হ'ব ধৰিছিলে এতিয়া আমি মানে যোনটো বস্তু খাবলৈ পাইছো ফ্ৰেছ বস্তু খাবলৈ পাইছো সেই ফ্ৰেছ বস্তু এতিয়া মাছ মানে মানুহৰ ঘৰে ঘৰে এতিয়া পুখুৰী হৈ গৈছে নিজৰ পুখুৰীৰ মাছ খাইছো মানে নগাঁৱৰ মাছ খাব পৰা হোৱা নাই এতিয়া নিজৰ পুখুৰীত নিজে পুখুৰী নিজে পুহিও মাছ খাব পৰা হৈছো যোনটো আঁচনি মানে চৰকাৰে সুবিধা দিছে এতিয়া মানুহক খেতিয়কসকলকে হওক লাগিলে মাছ পোহাসকলকে হওক ধৰক হাঁহ কুকুৰা পুহিছে নিজৰ ঘৰতে সেইটো আমি ধুনীয়াকৈ খাবলৈ পাইছো যি মানে যেনেকুৱাই যি নহওক সেইটো চৰকাৰে মানে ভাল এটা সুবিধা দি দিছে এতিয়া ভাল এখন উন্নতি হৈছে সেইটো কাৰণে আমি ভাল এটা মানে জীৱনটো এটা ভাল পাইছো তাৰমানে সেইটোৱে মই ক'বলৈ মানে এইখিনিকে কৈ মানে মোৰ মানে সামৰণি মাৰিছো আৰু